আমাৰ বাগিচাখনত ফুল আৰু ফল বহু সংখ্যক আছে যেতিয়া আমি ৰাতিপুৱা শুই উঠোঁ মই যেতিয়া ফুলবোৰ দেখোঁ সচাঁকৈ মনত বহুত আনন্দ দিয়ে আমাৰ ঘৰত বিভিন্ন প্ৰজাতিৰ ফুল আছে আৰু ফলো বিভিন্ন ধৰণৰ আছে এতিয়া নতুনকৈ ধৰক ফুলৰ ভিতৰত আমাৰ মোৰ মায়ে বজাৰলৈ গৈ বিভিন্ন ধৰণৰ প্ৰজাতিৰ ফুল আনি বিভিন্ন স্থানত ৰুই ৰুইছে আৰু এই ফুলৰ দ্বাৰাই মানে ঘৰখন সচাঁকৈ জকমকাইছে তাৰপাছত ফল ফলো আমাৰ ঘৰত বিভিন্ন ধৰণৰ ফল লগোৱা হৈছে যেনে ধৰক মধুৰি কঁঠাল মাল্টা কমলা ইত্যাদি ইত্যাদি ফলবোৰ আমাৰ বাগিচাত এতিয়া কৰা হৈছে ফুল চিঙিলে সাধাৰণতে মই খুব বেয়া পাওঁ কিন্তু যেতিয়া পূজাৰ ক্ষেত্ৰত পূজাৰীয়ে নিব আহে সেই ফুল ভগৱানৰ ওচৰত অৰ্পণ কৰিবলৈ আমি কেতিয়াবা ফুল দুই এপাহ ছিঙি দিয়া হয় পূজাৰীসকলক আৰু ফল ফলবোৰ যেতিয়া লাগে তেতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি ফলবোৰ খাবলৈ দিওঁ নিজেও খাওঁ আৰু ওচৰত থকা ওচৰ চুবুৰীয়া লোকসকলকো আমি ফল দিওঁ আৰু ফল মূল নিজেও ঘৰত খাবলৈ পাওঁ